এক তাৰিখ চাৰি মাহ দুহেজাৰ বাৰ পাঁচ তাৰিখ আঠ মাহ দুহেজাৰ বাইছ ছয় তাৰিখ তিনি মাহ দুহেজাৰ ষোল্ল সাত তাৰিখ ন মাহ দুহেজাৰ ঊনৈছ দুই তাৰিখ দহ মাহ দুহেজাৰ তেইছ